পৰম্পৰাগতভাৱে মই কলমেদি কাগজত লিখিয়ে ভাল পাওঁ কাৰণ কাগজত লিখলি নিজে বানানটো ভালকৈ লেখবাও পাৰি মনেদি ভবা কথাখিনি পতকে সলনি কৰি আৰু লেখবা পৰি গতি লেপটপটো পাৰি মোবাইলটো পৰি কিন্তু লেপটপ আৰু মোবাইলত মই লেখোঁ যদিও সচৰাচৰ কমকৈ ব্যবহাৰ কৰোঁ কাৰণ কলমেদি লেখলি আমাৰ মানে মন মগজুটো মগজুই ভালকৈ কাম কৰা যেন পাওঁ গতিকে মই সচৰাচৰ কলমেদি কাগজত লিখি ভাল পাওঁ শেহতীয়াকৈ বছৰবোৰত লিখ লেখনিবিলাক সলনি হৈছে আমি দেখা পাইছোঁ যে সমাজ মাধ্যমত যিবিলাক কমেণ্ট দিয়ে বা যিবিলাক বাৰ্তা বহন কৰে বা যিবিলাক আপলোড কৰে সেই তাত বেছিভাগেই বানান ভুল বা ইংৰাজী লিপিত অসমীয়াই দি লেখছে অসমীয়াই দি লেখাৰ ফলত বুজাত নানা ধৰণৰ খেলিমেলি হয় আৰু ভাষটোই এটা বিৰোপ এই হেৰি ৰূপ ধৰে গতিকে আমি সচৰাচৰ কমেণবিলাকত যিবিলাক দেখোঁ যে অসমীয়াতে লিখছে কিন্তু ইংৰাজী লিপি ব্যৱহাৰ কৰছে তাৰ ফলত নানা ধৰণৰ খেলিমেলি হয় ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰতে আমাৰ কিছুমান বিপদ আহি আছে ভাষাটো আমি কেনেকৈ জীয়াই ৰাখিম ৰাখবা পাৰিম সেই কথাটোত আমি চব নাগৰিকে আচলতে গুৰুত্ব দিব লাগে কাৰণ ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত আমি যদি লেখোঁতে শুদ্ধ ৰূপত লেখোঁতে শুদ্ধ অসমীয়া লিপিত ব্যৱহাৰ কৰি আমি যদি প্ৰকাশ কৰবা পাৰোঁ তেহে নতুন প্ৰজন্মই আমাৰ পৰা ভাষাটো ভালকৈ শিকবা পাৰব নহলি ভাষাটো শি শিকাৰ ক্ষেত্ৰত নানা ধৰণৰ বাধা সৃষ্টি হ'ব সেইকাৰণে আমি ভাষাটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি সামাজিক মাধ্যমত আমি যিবিলাক ভাষা ব্যৱহাৰ কৰোঁ সেই ভাষাটো লিপিৰ ক্ষেত্ৰত লিপিৰ ক্ষেত্ৰত আমি অতি সাৱধান হ'ব লগা হৈছে আৰু জ ধেৰ বানান ভুল বানান বিভ্ৰাতে দেখা দিছে হৰ্চ ই কাৰৰ ঠাইত দীৰ্ঘ ঈ কাৰ হৰ্চ উ কাৰৰ ঠাইত দীৰ্ঘ ঊ কাৰ হেৰি এনে ধৰণৰ তাৰপিছত দন্ত্য নয়ে হয়নে মূৰ্ধন্য ণয়ে হয় সেইবিলাক কথাত কোনো ধৰণৰ মনোযোগ দিয়া দেখা নাপাওঁ কাৰণ সেইকাৰণে আমি কেতিয়াবা কেতিয়াবা আমাৰ আমি হতাশত হতাশাত ভুগিব লাগে গতিকে আমি ভাষাটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বৈয়াকৰণিক যিখিনি হেৰি আছে নিয়ম কানুন সেইখিনিৰ প্ৰতিও যদি আমি নজৰ দি আমি ভাষাটো লিখাৰ ক্ষেত্ৰত অলপ যত্নপৰ হওঁ তেনেহ'লে আমি শুদ্ধভাৱে শুদ্ধ ৰূপত ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰিম আৰু ভাষাটো জীয়াই ৰখাত আমি সহায় কৰিব পাৰিম